হেল্ল' অঁ বাইদেউ নি অঁ কি কৰিছে হয় অঁ এই ময়ো এনেই বহি আছোঁ সেনেকে আপোনালে মনত পৰিলে পৰি পেলাই ফোন কৰিছোঁ অঁ সেই মই মানে বহি থাকোঁতে কথা এটা ভাবিছোঁ দেই আজিকালি বাৰু এই চৰকাৰবোৰে যে ইমান উন্নয়নমূলক কামবোৰ কৰিছে এই গাঁৱত যে বিকলাংগ ল'ৰা ছোৱালীবোৰ কিবা কিবি সুবিধা দিছে নাই দিয়া বাৰু আমাৰ ওচৰতেচোন দুটামান অঁ কওকচোন

অঁ অঁ অঁ অঁ

অঁ অঁ পঢ়া ক্ষেত্ৰতো বিকলাংগ স্কুল আছেই এতিয়া ল'ৰা ছোৱালীবোৰ নিব পৰাকে গাইড লাগিব আৰু যিটো মানে অঁ অঁ এই টকা পইচাখিনি যদি চৰকাৰে আগবঢ়াই দিয়ে এতিয়া ধৰক আপুনি কিছুমান সময়ত এনেই ফ্ৰী থাকে বা ময়ো থাকোঁ এনেকুৱাকে আমিওতো লৈ যাব পাৰিম জেগাবোৰ দেখুৱাই দিলে ন

অঁ মই তাকে সেই টিভিবোৰত দেখোঁ যে কিছুমান হুইলচেয়াৰত বহি বহিয়ে কাম কৰে তেতিয়াই মানে ভাবোঁ আমাৰ ওচৰ ল'ৰা ছোৱালীবোৰৰ কথা কেলে বাৰু এইখিনি ল'বলে আগবাঢ়ি অহা নাই চৰকাৰকো জনাব লগাকে আমিনো ৰাস্তাত নেজানো ঠিকে কৈছে আপুনি পঞ্চায়তৰ ফালে যাব লাগে ওলাব যাম এদিন অঁ অঁ

ও অঁ অঁ অঁ সেইটোৱে মই তাকে কথাটো ভাবি ভাবি কেনে বহি আছিলোঁ কাকনো ক'ম বোলো আপোনাকে ফোন কৰিছোঁ এই ও অঁ সেই তাকে মই বোলো এই কওকচোন অঁ এতিয়া এই ওচৰতে এই ওচৰতে এতিয়া এইটো ল'ৰা বিকলাংগ বুলি থাকিলে স্কুলত পঢ়িলে ফটকে নাইকিয়া হৈ থাকিলে সেনেকুৱাকে কষ্ট পায় মৰাত কেনো চৰকাৰৰ ওচৰত যদি কিবা সুবিধা আছে দিলে মানেতো যেনেও ল'ৰা হিচাপে জীয়াই থাকিব সি তেওঁতো জীয়াই থকাই আশা আছে মোৰ সেইবোৰে ভাবি আছোঁ বহি অঁ অঁ অঁ অঁ অঁ অঁ নহয় দিয়াতটো দিব বাৰু আমাৰ আগবঢ়াই নিয়া মানুহ নেতৃত্ব লোৱা মানুহ মাক বাপেকবোৰ এতিয়া নেযায় দিন হাজিৰা কৰি খোৱা এই সেইটোৱে কথা আকৌ

অঁ সেইটো হয় বাৰু এতিয়া নামঘৰৰ চামঘৰৰ কথাটো বাদ দি তেনেকুৱা স্কুলো আছে নহয় তেনেকুৱা অনুষ্ঠান আছে সেই ওপৰ চাৰহঁতে যেনেকে হ'লেও যোগাযোগ কৰি দিব হয় নাই পাঁচটা ছটা ল'ৰা গাঁওখনতে আছে এইকেইটা ল'ৰা আগবঢ়াই নিব পাৰিলে অন্য নহ'লেও আশীৰ্বাদ এটা পামতো

অঁ তাকেতো এই অঁ অঁ অঁ অঁ মই সেইকাৰণে আপোনালে ফোন কৰিছোঁ তাৰপা এই চৰকাৰৰ ফালৰ পৰা যদি অকণমান সহায় কৰি দিয়ে কিতাপ পত্ৰকে ধৰি সিহঁতৰ ফিজিকেল এক্সাৰচাইজৰ বস্তুবোৰ ব্যায়াম চিয়াম কৰা মাষ্টৰ এজন আমিনো কেলে সহযোগ নকৰিম ন ও ভাল অঁ সেই কথাটোকে বোলো পাতোঁ বুলি আপোনাৰ ওচৰত মই হেৰি কৰিছিলোঁ অঁ হয় নেকি এতিয়া অঁ অঁ অঁ অঁ তাকে এই অফিচবোৰ খোলা থাকিব লাগিব মেলি কেনে পঞ্চায়তৰ অফিচলে যাম নহ'লে অঁ অঁ অঁ এই এক তাৰিখটো পাৰ হৈ লওক বিহুৰ আগতেই যাম ও অঁ হা নহয় কি কৰিছে এতিয়া আপুনি

অঁ অঁ বিজি আছে যদি কাটক